শিশুসকলে ছবি অঁকা অথবা পেইন্টিঙৰ দৰে কলাসমূহ আৰম্ভ কৰাৰ উপযুক্ত বয়স হৈছে বিদ্যালয় শিক্ষা আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে শিক্ষা আৰম্ভ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ পেইন্টিং বা ছবি অঁকাৰ লগে লগে বিভিন্ন ৰঙৰ লগত পৰিচয় হয় ঠিক সেইদৰে তেওঁলোকে বিভিন্ন বস্তুত ৰং কৰে ধৰক এই খেলনা বস্তু চৰাই চিৰিকতি জীৱ জন্তু প্ৰাকৃতিক দৃশ্য যাৰ দ্বাৰা তেওঁলোকে বিভিন্ন ৰঙসমূহৰ লগত পৰিচয় হোৱাৰ লগতে সেই বস্তুসমূহৰ লগতো পৰিচয় হ'বলৈ সক্ষম হয় সেইকাৰণে তেওঁলোকে ছবি অঁকা অথবা পেইন্টিংৰ দৰে কলাসমূহ আৰম্ভ কৰাৰ উপযুক্ত বয়স হৈছে চাৰি পাঁচ বছৰ ধৰ ভিতৰত